আপোনালোকৰ ৰেষ্টুৰেণ্টখনত এনেকুৱা কিবা সুবিধা আছে নেকি য'ত মই মোৰ দিবলগীয়া বস্তুখিনি অনলাইন কোনো এপৰ জৰিয়তে বা ৰেকৰ্ডিঙৰ মাধ্যমেৰে দিব পাৰোঁ মোৰ বহু কেইটা অৰ্ডাৰ দিবলগীয়া আছিলে আৰু যদি মই কৈ পঠিয়াওঁ তেখেতে হয়তো গৈ পেলাই পাহৰিও যাব পাৰে সেই কথাখিনি মোৰ মানে পাশ্চাত্য বা অসমীয়া খাদ্য সম্ভাৰ থলুৱা খাদ্য সম্ভাৰৰ লগতে কিছুমান বাহিৰাও বস্তু মই ক'ব বিচাৰিছিলোঁ আৰু তাত কিছুমান মানে মা মচলাৰ পৰিমাণ সঠিককৈ দিবলগীয়া আছিলে কাৰণ প্ৰত্যেকটো বস্তু মোৰ শৰীৰৰ কাৰণেও ভাল নহয় আৰু চব খাবও নোৱাৰি অধিক জলা বা মচলাযুক্ত হ'লে মোৰ শৰীৰত অলপ আমনি দিয়ে সেইকাৰণে এনেকুৱা কোনো মানে পদ্ধতি আছে নেকি যাৰ দ্বাৰা মই ৰেকৰ্ডিঙৰ থ্ৰ'ৱেদি মাধ্যমেৰে কথাখিনি ক'ব পাৰোঁ